হেল্ল' অঁ হয় কেনেকুৱা ভাল নে অঁ কি কৰি আছে অঁ খেতি পথাৰৰ কাম সামৰিলে নে লাগি আছে অঁ এইবাৰ বানপানী হ'ল নহয় একেই আমাৰো গোটেই খেতি ধান খেতি বাম খেতি অৱস্থাই নাইকিয়া কৰিলে হয় হয় এইটো মই নাই কৰা নহয় একো গমে নাপাওঁ কি কৰিব লাগিবনো সেইবিলাক অঁ হয় নেকি আমিটো একো পোৱা নাই আমি এইবিলাক গমে নাপাওঁ কেতিয়া হ'ল কি কথা নাই নাই আমাক কোনেও খবৰ দিয়া নাই এতিয়া আকৌ মই কিবা ব্যৱস্থা ল'ব পাৰিম নেকি পাছতীয়াকৈ কিবা কৰিব পৰা আছে নেকি সেইটো সুবিধা অঁ সেইটো আমি আমাৰোটো গোটেই ধান মাৰিছে বাম খেতিও গোটেই পানীয়ে হেৰি হৈ গ'ল গতিকে আমি সেইবিলাক কথা একো গমে নাপাওঁ এইবাৰ আহিলে সহায় কৰিব দেই একো একো গম নাপাওঁ আমি মানুহে আমাক কোনেও কোৱাও নাই অঁ কি কি দিছে বাৰু এনেই পইছা দিছে ধান দিছে আৰু অঁ আৰু বেলেগ সাৰ কেতিয়া দিব বোলে কেতিয়া দিব কি কথা এইটো কোন অফিচত যাব লাগিব পঞ্চায়ত যাব লাগিবনে আমি গোলাঘাট অফিচ যাব লাগিব নে অঁ অঁ হ'ব দিয়ক